হয় দাদা খুৰা হয় খুৰা হয় মানে কি আমাৰ ওচৰতে এখন অনুষ্ঠান পাতিছোঁ ত' ডক্টৰ ভূপেন হাজৰিকাৰ মানে স্মৃতিতে হ'ব অনুষ্ঠানটো ত' সেই অনুষ্ঠানটোত ধৰক সেই আপোনাৰ আপোনালোকৰ সময়খিনি যিখিনি মানে সেই আছিলে মানুহ আছিলে বা আপোনালোকৰ যিখিনি মানুহ এতিয়া আছে সেইখিনি মানুহকে আমি অনুষ্ঠানখিনি কৰিম বুলি ভাবিছোঁ ত' সেই সময়খিনিত আপোনাৰ গানখিনিৰ সৈতে মানে আমি অনুষ্ঠানখিনি কৰিম আৰু কেনেকৈ কি কৰিলে ভাল হয় ত' আপোনালোকে ত' সেই আপোনাৰ ফেব্ৰুৱাৰী লাষ্টৰ ফালে পিনে হ'ব তাৰিখটো এনেকৈ ঠিক কৰা নাই আপোনাৰ বাৰটো সোমবাৰ সন্ধিয়া হ'ব অ' তাত প্ৰেজেণ্ট থাকিব লাগিব আপোনাৰ সেই টাইমখিনিৰ সেই গানখিনি ধৰক ভূপেন হাজৰিকাৰ সেই গানখিনিৰ অনুষ্ঠানত মানে পৰিৱেশন হ'ব শ্ৰোতা হিচাপেও অনুষ্ঠানত আপুনি দুই এটা গানো গাব পাৰিব যদি আপুনি ধৰক ইচ্ছা কৰে হা হা হা অ' ঠিক আছে হ'ব বাৰু ঠিক আছে